বাইছ আগষ্ট দুহেজাৰ ঊনৈছ ত্ৰিছ জানুৱাৰী দুহেজাৰ বিছ তেইছ চেপ্তেম্বৰ দুহেজাৰ একৈছ চৌবিছ মে দুহেজাৰ বাইছ পঁচিছ জুলাই দুহেজাৰ তেইছ